কামৰূপ মহানগৰ জিলাখনৰ পাৰ্থক্য হিচাপে সৃষ্টি কৰা কিছুমান স্থানীয় টাটাই টাটা সংস্থা ধৰা মই কিছুমান সংস্থাৰ বিষয়েও জানোঁ তাৰপিছতে কিছুমান সংস্থাই ধৰা এই ঘাটমাউৰা ল'ৰা ছোৱালী বা বৃদ্ধসকলৰ বৃদ্ধাশ্ৰমৰ সেনেকুৱা বা কিছুমান ৰেইল লাইনৰ কাষে পথে থকা কিছুমান যিবিলাক ঘৰ বাৰী নাই তেওঁলোকৰ কাৰণে কিছুমান সংস্থা সহায় কৰে কিছুমান সংস্থা মই দুটামান সংস্থাৰ কথাও মই জানোঁ এটা সংস্থা হৈছে ফিডিং ইণ্ডিয়া যিটোৱে তাৰমানে সৰু ল'ৰা ছোৱালীৰ কাৰণে খোৱা খাদ্য ধৰা সিহঁতৰ সাজ পোছাক আদিৰ যোগান ধৰে সিহঁতৰ চোৱাচিতাৰ কাৰণে কেনেধৰণৰ সিহঁতৰ চোৱাচিতা হৈছে সেইবিলাকৰ বিষয়ে সিহঁতে সুচাৰুৰূপে পৰিচালনা কৰে আৰু এটা মই সংস্থাৰ বিষয়েও জানোঁ সেইটো হৈছে স্নেহালয় যিটোৱে সিহঁতৰ যিবিলাক এইবিলাকত সংস্থাবিলাকত হেৰি আছে ল'ৰা ছোৱালীবিলাক আছে সিহঁতে ভালমতে শিক্ষাখিনি অৰ্হতাখিনি পাইছেনে নাই বা তেওঁলোকে কেনেধৰণৰ শিক্ষা অৰ্জন কৰিছে সেইবিলাক চোৱাচিতাৰ কাৰণে এই সংস্থাবিলাকে নিজৰ কামবিলাক সিহঁতে সুচাৰুৰূপে চলায় সেইবিলাক চায় আৰু আমাৰ ওচৰত বৃদ্ধাশ্ৰম নথকাও নহয় অলপ আমাৰ ঘৰৰ ওচৰত নহয় অকণমান আঁতৰত আছে আৰু বৃদ্ধাশ্ৰম